অ ভাইটি তোমাৰ এইখন গাড়ীখনৰ নাম্বাৰটো এ এচ টুৱেল্ভ এইছ ওৱান জিৰ' ওৱান ওৱান হয় নেকি অ এইটো থানাৰ পৰা কৰিছিলোঁ বাৰু মই তোমাক আজি এইটো মিশ্যন চাৰিআলি ওচৰত তোমাৰ নাম্বাৰটো লোৱা হৈছিলে বাইকৰ তুমি আৰু তোমাৰ লগৰ এজন গৈ আছিলা অ সেইটোৱে অ অ সেই তো তোমালোকৰ ফাইন এটা আহিছে তোমালোকৰ এইটো টু থাউচেণ্ড আহিছে তোমালোকৰ হেলমেট নাছিলে বুলি তুমি এতিয়া হয়তো কেছ হিচাপে হেৰিয়াত দিবানে নে এইটো অনলাইন দিবা অনলাইন দিবলৈ হ'লে তোমালোকৰ এইটো অলপমান বেছিকৈ আহিব নাই নাই অন এইটো কিবা এটা মানে ধৰা এতিয়া তুমি এতিয়া তোমাক মই কলত ক'বলৈ লগা হৈছে তোমাৰ অথনি ওচৰত তোমাক মই ৰখাবলৈ ধৰিছিলোঁ কিন্তু তুমি ধৰা গুচি গ'লা তুমি স্পীডত গুচি গ'লা চ' সেইটো কাৰণে মানে ধৰা এতিয়া ওচৰত যদি হোৱাহেতেন কিবা এটা ধৰা বুইছা চাগৈ তো তেনেকৈ হেৰি কৰিলোঁ হয় কিন্তু এতিয়া অ' এতিয়া তুমি দূৰত আছা যিহেতু মই এতিয়া তোমাক মই কলত ক'ব লগা হৈছে সেইকাৰণে সেইটো মই নোৱাৰিম বাৰু এতিয়া বৰ্তমান তুমি সেইটো অনলাইন যদি দিব নাই নাই নাই পঢ়ি আছা বুজিছোঁ পঢ়ি আছা বুজিছোঁ পঢ়ি থাকিলেও মানে ধৰা এতিয়া তোমাৰ চেফটিটো হয়নে নহয় তোমাৰ এতিয়া হেলমেটটো পিন্ধি আছা যেতিয়া তুমি হেলমেটটো পিন্ধিলে তোমাৰ চেফটি হ'ব বা তোমাৰ লগৰ গৰাকীৰ যোনগৰাকী গৈছে তেখেতৰো চেফটি হ'ব তেখেতে যদি হেলমেট পিন্ধে এতিয়া তোমালোক দুইজন দুইগৰাকীয়ে তাৰমানে দুইজনে হেলমেট পিন্ধা নাই দুইজনে হেলমেট পিন্ধা নাই যেতিয়া এইটো তোমাৰ এ ডাবুল হেৰি হ'ব এইটো ফাইন হয় তো এইটো তোমালোকৰ চেফটি হিচাপে তোমালোকে এতিয়া ডেকা ল'ৰা তোমালোকে এইটো জানিব লাগে তোমালোকে সেইটো চেফটিটো তোমালোকে নামানা কিয় তেতিয়াহ'লে পাঁচশ অ সেইটোটো তোমাৰ এতিয়া ধৰা তুমি এনেও জানা যিহেতু অনলাইনত তোমাৰ হেৰিটো বেছিয়ে আহিব এতিয়া তো অলপমান তুমি তাতকৈ যদি মিলাই পেলাই অলপমান হেৰিকৈ পাৰা পাঁচশততো এতিয়া ধৰা এনেও জানাই একো নহয় তোমাৰ অকল এটা মানুহৰ পাঁচশ টকাত হেৰি হয় তুমি অলপমান হেৰি কৰি পেলাই চাব লাগিব তুমি আহিবা হ'লেও তুমি কাইলৈ এপাক লগ ধৰিবা মোক এইটো নাম্বাৰত কল কৰিবা তুমি হ'ব দিয়া হ'ব ঠিক আছে তুমি আহিবাচোন এবাৰ ওচৰলৈ কাইলৈ

তুমি মিশ্যন চাৰিআলি ওচৰত আহি পেলাই মোক এবাৰ কল কৰিবা খালি নাই সেইটো মই এতিয়া হেৰি তুমি আহিবাচোন কাইলৈ মোক কল কৰিবা মই তোমাক লগ ধৰিম দিয়া